দুই জানুৱাৰী দুহেজাৰ চাৰি চাৰি ফেব্ৰুৱাৰী দুহেজাৰ তিনি চৈধ্য চৈধ্য মাৰ্চ দুহেজাৰ বিছ অক্টোবৰ দুহেজাৰ একৈছ পোন্ধৰ জুন দুহেজাৰ বাইছ